পৰিবহণ আৰু ভ্ৰমণৰ উন্নত কৰিবৰ বাবে প্ৰথমে ৰাস্তা ঘাটসমূহ ঠিক কৰিব লাগিব এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগ বা সচৰাচৰ বিভাগসমূহে এই ক্ষেত্ৰত আগ ভাগ ল'ব লাগিব তাৰপিছতে পৰিবহণ বিভাগে আগভাগ লৈ ল'ৰা ছোৱালীসমূহ বা বিভিন্ন ধৰণৰ অফিচৰ কৰ্মচাৰীসমূহ যাবৰ সময়ৰ সময়খিনি আৰু ঘূৰি অহাৰ সময়খিনিত যাতে পৰিবহণ বিভাগে বিশেষ কিছুমান বাছ বা অন্যান্য গাড়ীৰ ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ কৰিব লাগিব